ভাল পাওঁ ভাল লাগে উৎসৱ

মাঘৰ বিহু তাৰে দুৰ্গা পূজা সভা এইগিলাখনতে ভাল লাগে বেছি

লাগে ব'হাগৰ বিহু আৰু ভাল নালগিব অঁ ভাল লাগে

ফাংচন হয়

যাওঁ

আমাৰ ঘৰত হয়েই প্ৰায় হয় থাকে এইগিলা উৎসৱ

আমাৰ ঘৰত নাৰায়ণ পূজা বা শ্ৰাদ্ধ বা পূজা এনেকৈ শিৱ পূজা সেনেকৈ কিছুমান হৈ থাকে উৎসৱ

ভঠেলিতো আজিকালি আৰু সেই হৈছে আমাৰ এতিয়া ওচৰত হয় ভঠেলি ভঠেলিত দোকান চোকান দিয়ে আৰু কিবা কলৰ ডনা কাটি কিবা পাৰ বনায়ে পাৰ বুলি কয় সবতেই সবগিলাখনতে একোটা দিয়ে দি ফেলে দোকান হেৰি এনেকৈ খেলা চেলাও হয় কিছুমানত মানুহে খেলা কণী খেলো পাতে তাৰপিছত এইগিলাখন খেলা পাতে আৰু তাত ডাঙৰ ডাঙৰ দোকানো কিছুমান মেলা হয় সেইবিলাক হয়

ৰাসৰ বিষয়েতো বহুত নলবাৰীৰ ৰাস বুলি কৈ সবে পাগল মানে নলবাৰী ৰাসত এঘাৰ দিনো হয় কেতিয়াবা তেৰ দিনো হয় কোনোবা বছৰত খুব ভাল লাগে সেইকেইদিন মানে মেলা হয় থিয়েটাৰ নাট হয় তাৰ পাছত নাম কীৰ্ত্তন সব মানে সেই তেৰ দিনতে খুব ভাল লাগে আৰু নলবাৰীততো আপোনাৰ ৰাসৰ জেগাখিনিত এখন অ'ভাৰব্ৰীজ বনাইছে আপুনি কি ভাবে সেইখন বনোৱাৰ কাৰণে অলপ ৰাসৰ সময়ত মানুহৰ সমস্যা হ'ব পাৰে নেকি সমস্যা নহয় সমস্যা নহয় ভাল হ'ব কাৰণ মানুহখিনি অহাতো আহি থকাখিনি যাই থাকিব আৰু একো প্ৰব্লেম নহয়েই ভালেই হ'ব

আমাৰ তাতে সন্ধিয়া আমি চাকি ধূপ ধূনা শৰাই দিওঁ দি পেলাই তাতে আমি পথাৰত নি তাতে থাপনা পাতি পেলাই চাকি জ্বলাই তাতে আমি শৰাই দিওঁ এনেকৈ মানে দিওঁ আৰু

সঁচা তাত কিছুমান নতুনকৈ তামোল কিছুমানে দিয়ে ফলগিলা কিছুমানে নতুন নতুন ফল ওলালে সেই থগীত দিয়ে শৰাইত

আছে অলপ চলপ

পাতে ন খোৱা মানে খুব হেৰি মানে আৰু খুব ফূৰ্ত্তি আৰু

হাঁহ আমাৰ ফালে হাঁহৰ মাংস বেছি নচলে পাৰ বা ছাগলী মাংস চলে

এইবাৰ বৰষুণে অলপ অশান্তি দিছে যদিও ভালে লাগিছে প্ৰত্যেকবাৰে এই বছৰটো আহি থাকে সবৰে কাৰণে আৰু এটা উৎসৱৰ নিচিনা হৈছে আৰু ঠিক আছে দিয়ক